হেল্ল' অঁ এইটো মাছখোৱা তৃপ্তি হোটেলত লাগিছেনে বাৰু হয় মই নমস্কাৰ মই বৰপাক জীয়ামৰীয়া গাঁৱৰপৰা চয়নিকা শইকীয়াই কৈছিলোঁ এই মই ৰাতিপুৱাতে অৰ্ডাৰ এটা দিছিলোঁ চাওমিন ৰ'ল তাৰমানে মোৰ ঘৰত যিহেতুক সৰু ল'ৰা আছে খানাটো তাৰমানে যদিহে গৰমকৈ পঠায় মোৰ ল'ৰাৰ কাৰণে অলপ সুবিধা হয় সেইকাৰণে ফোন কৰিছিলোঁ গৰম কৰি পঠাব যিহেতুকে মোৰ ঘৰ দূৰ সেইকাৰণে আৰু বিলটো লাগিলে আপোনালোকে অলপ সৰহকৈয়ে ল'ব কিন্তু গৰম খানাখিনি অলপ গৰম কৰি পঠাব আৰু আপোনালোকৰ এড্ৰেচটোত যদি কিবা অহা অসুবিধা হয় তেনেহ'লে মোৰ নাম্বাৰটোতে ফোন এটা কৰিব ঠিক আছে ধন্য়বাদ